মই অসমীয়া ভাষাৰ ডিজিটেল অভিধান ব্যৱহাৰ কৰি পোৱা নাই মই কেৱল ইংৰাজী এই অসমীয়া ইংৰাজীৰ পৰা অসমীয়া কৰা অভিধানখন এংল' ইংৰাজী ডিক্সনাৰীখন ব্যৱহাৰ কৰি পাইছোঁ আৰু সেই ডিক্সনাৰীখন মই পঢ়া দিনৰ পৰাই ব্যৱহাৰ কৰি বহুত উপকৃত হৈছোঁ এই আৰু এই ডিজিটেল অভিধানবোৰ যে অধিক উন্নত কৰাৰ প্ৰয়োজন আছে সেয়া কৰিলে ল'ৰা ছোৱালীবিলাক বিশেষকৈ স্কুল পঢ়া ল'ৰা ছোৱালীবিলাকে উপকৃত হ'ব কাৰণ আজিকালি চব ডিজিটলে হেৰি ব্যৱহাৰ কৰা হৈছে তো সেইকাৰণে সেইবিলাক কৰিলে ভাল হয় আৰু ল'ৰা ছোৱালীবিলাকে সদায় মোবাইলেদিয়ে আজিকালি ষ্টাডি কৰি থাকে গতিকে সিহঁতৰ সিহঁতে উপকাৰ হ'ব গতিকে এইবিলাক কৰিলে ভাল হয় আৰু ল'ৰাবিলাকে বহুত জ্ঞান লাভ কৰিব পাৰিব গতিকে আমি আৰু বিশেষ একো কৰিব পৰা নাই কাৰণ আমাৰ এতিয়া আমাৰ পঢ়া শুনা শেষ আমি চাকৰি কৰি ৰিটায়াৰ্ড হৈ চাকৰি কৰি ৰিটায়াৰ্ড হৈ বৰ্তমান ঘৰতে বহি আছোঁ গতিকে চৰকাৰৰ পৰা পেঞ্চন ভোগ কৰি আছোঁ গতিকে চৰকাৰী পেঞ্চন লৈ ঘৰখন চলাই এনেকৈ চলি আছোঁ গতিকে আমিতো এতিয়া আৰু পঢ়া শুনা সেনেকৈ নকৰোঁ কাৰণ কিয় আমি এনে সাধাৰণতে পেপাৰ পঢ়োঁ আৰু টিভিৰ বাতৰিবোৰ চাওঁ চিৰিয়েল টিৰিয়েল চাওঁ আৰু সময় বিশেষে উৎসৱ পাৰ্বণত আমি কালচাৰেল যেনে নাটক তাটক কৰোঁ আৰু সামাজিক কামৰ লগত জড়িত হৈ থাকোঁ গতিকে এনেকৈ চলা ফুৰা কৰি আছোঁ আৰু নাম কীৰ্তন গান নাচ গানত অলপ ইণ্টাৰেষ্ট আছে সেইবিলাক ফাংচন চানচন হ'লে চাই থাকোঁ আৰু ক'ৰবাত কিবা অনুষ্ঠান হ'লে সেই অনুষ্ঠানবোৰ চাবলৈ যাওঁ চাই থাকোঁ আৰু নিজেও কিবা সামাজিক কামত সহায় কৰিব লাগিলে সহায় কৰোঁ আৰু মানুহক সহায় কৰি ভাল পাওঁ পূজা শিৱৰাত্ৰি পূজাত শিৱ পূজা কৰি শিৱৰাত্ৰি পালন কৰিছোঁ আৰু নামঘৰতো নাম কীৰ্তন হ'লে তাত অংশগ্ৰহণ কৰোঁ কোনোবা অনুষ্ঠান ঘৰত কোনোবা অনুষ্ঠানত নাম কীৰ্তন হ'লে সেই নাম কীৰ্তনবিলাকত সহযোগ কৰোঁ গতিকে এনেকৈয়ে চলি আছোঁ ইয়াত আৰু মোৰ বিশেষ আৰু ক'বলগীয়া নাই আৰু কি এনেই আমি আওু লগ হৈ পিকনিক খাবলৈ যাওঁ ভৈৰৱকুণ্ডত যায় তাত পাহাৰত ফুুৰোঁ গতিকে এনেকৈয়ে গৈ থাকো আৰু আজি কিছু বছৰ আগতে মুম্বাইলৈ লগৰ লগত ফুৰিবলৈ গৈছিলোঁ দিল্লী পাঞ্জাৱ তাৰপাছত আগ্ৰা আগ্ৰাত তাজমহল চাইছোঁ কুতুবমিনাৰ চাইছোঁ ৰেড ফ'ৰ্ট চাইছোঁ ইণ্ডিয়া গেট চাইছোঁ এইবিলাক চাই এনেকৈ ঘূৰি পকি আহিছোঁ সেইটো মোৰ ঊনৈছশ চৈধ্য পোন্ধৰ চনৰ ঘটনা গতিকে এনেকৈয়ে চলি আছোঁ গতিকে আৰু সংগ ভাল পাওঁ মানুহৰ মানুহৰ লগত সামাজিকভাৱে জড়িত হৈ থাকোঁ সামাজিক যিকোনো কামতে অংশগ্ৰহণ কৰোঁ যেনে অৰু মই বিশেষকৈ মই লক্ষ্মী পূজাৰ লগত জড়িত লক্ষ্মী পূজাৰ কমিটিৰ মই উপ সভাপতি আৰু লক্ষী পূজাত তাতেই অংশগ্ৰহণ কৰি তাতেই লক্ষ্মী পূজাৰ সময়ত তাতেই ব্যস্ত থাকোঁ এইখিনিয়ে মোৰ ক'বলগীয়া